আৱেগিকভাৱে প্ৰভাৱশালী বা অৰ্থপূৰ্ণ যেন পোৱা খেলটো হৈছে ক্ৰিকেট খেল আমাৰ ভাৰততে ক্ৰিকেটটোৱে আটাইতকৈ জনপ্ৰিয় খেল আৰু এই খেলটোৱে যেনেদৰে জনসাধাৰণক আকৰ্ষণ কৰিব পাৰে মোকো আকৰ্ষণ কৰিছিলে আৰু